হেল্ল' অঁ দাদা মই মৰাণৰপৰা কৈছিলোঁ মৰাণ জ্যোতিপুৰ তাকে আপোনাৰ তাতে অৰ্ডাৰ এটা কৰোঁ বুলি ফোন কৰিলোঁ অঁ কেইবাখনো ৰেষ্টোৰেণ্টলৈ ফোন কৰিছিলোঁ তাৰপৰা লগৰজনীয়ে ক'লে তাতে ভাল খানা পায় বোলে ফেমাছ সেইকাৰণে অৰ্ডাৰ দিওঁ বুলি ফোন কৰিলোঁ আপোনাৰ তাত কি কি পাম বাৰু মোৰ এইটো নাম্বাৰতে হোৱাটছআপ কৰি দিবচোন মেন্যুখন অঁ আপোনাৰ তাত হেৰি নাগা থালি পায় নেকি মানে ফেমিলি কাৰণে লাগিছিলে অঁ অঁ ঠিক আছে অঁ বিৰিয়ানী হয় ন তাতে অঁ অঁ আপুনি মোক হেৰি এঘণ্টাৰ ভিতৰত দিব পাৰিব ন অৰ্ডাৰটো মোক মানে লাগিছিলে জল্ডি সেইটো কাৰণে অঁ পাৰিব ন অঁ অঁ ঠিক আছে অঁ এড্ৰেছটো মই হোৱাটছআপতে দি দিম বাৰু অঁ ঠিক আছে হ'ব